কিতাপৰ বাহিৰেও মই পঢ়া আলোচনীবোৰ বিশেষকৈ প্ৰান্তিক গৰিয়সী প্ৰতিদিন এইয়া অসমীয়া আলোচনী পঢ়ো আৰু নিউজ পেপাৰৰ ক্ষেত্ৰত প্ৰতিদিন বাতৰি কাকত দ্যা আছাম ট্ৰিবিউন এয়া মই পঢ়ো বাতৰি এই কিতাপ এইবোৰৰ লগত আৰু বিভিন্ন আছেই যেনেকৈ আমাৰ সৰু সৰু জ্ঞানকোষ বুলি এখন কিতাপ আছে বা অন্যান্য আলোচনী বিষ্ময় ইত্যাদি এইবোৰো মই ৰেগুলাৰ নপঢ়িলেও মাজে সময়ে মই এইয়া পঢ়ো একেবাৰে নিয়মিতভাৱে নপঢ়িলেও কিন্তু নিয়মিতভাৱে পঢ়া আলোচনীৰ ভিতৰত মোৰ গৰিয়সী আছে